খুচুৰা বজাৰসমূহ যিবোৰ বজাৰ মুকলিকৈ বহে বা যিবোৰ বস্তু আমি স্থানীয় অঞ্চলসমূহত যিকোনো দোকানসমূহতে পোৱা যায় সেইবোৰ হৈছে খুচুৰা বজাৰ খুচৰা বজাৰসমূহত এটা নিৰ্দিষ্ট মূল্য থকা যায় মূল্যতহে পোৱা যায় বস্তুটো আৰু সকলোবোৰ যেনে খুচুৰা বজাৰ হৈছে গেলামালৰ বস্তু আৰু শাক পাচলি আদি বিভিন্ন দোকানবোৰেই হৈছে খুচুৰা বজাৰ আৰু পাইকাৰি বজাৰ বুলি ক'লে আমি সাধাৰণতে দেখা পাওঁ যে যিবোৰ বস্তু এটা সঠিক ওজন বা সঠিক পৰিমাণৰ বস্তু ল'লে এটা নিৰ্দিষ্ট মূল্যত দিয়া হয় আৰু পাইকাৰী বজাৰসমূহত খুচুৰা বজাৰতকৈ মূল্যটো অলপ কম খুচুৰা বজাৰতকৈ পাইকাৰী মূল্যটো কম বাবে পাইকাৰী বজাৰবোৰ কিনিলেহে মানুহৰ বা গ্ৰাহকৰ লাভজনক হয় আৰু আমি শেহতীয়াকৈ বজাৰবোৰত গেলামালৰ বা পাচলিৰ মূল্য চাবলৈ গ'লে বিভিন্ন ধৰণে বহুত মূল্যবৃদ্ধি হোৱা দেখা পোৱা যায় কাৰণ গেলামালৰ ক্ষেত্ৰতে হওক তেলৰপৰা ধৰি চাউলৰপৰা ধৰি নিমখলৈকে সকলোবিলাক বস্তুতেই মূল্যবৃদ্ধি হৈছে আৰু লগতে পাচলিৰ ক্ষেত্ৰতো চাবলৈ গ'লে পাচলি শেহতীয়া বছৰত বহুখিনিয়েই মূল্যবৃদ্ধি হোৱা দেখা পোৱা গৈছে পাচলিৰ ক্ষেত্ৰত ক'বলৈ গ'লে বানপানীৰ ক্ষেত্ৰতে বহুত সমস্যা হয় কৃষকৰ কৃষকৰ যিহেতু বাৰিষা বতৰত হওক যেতিয়াই হওক বানপানী হোৱা দেখা যায় বহু অঞ্চলত তেতিয়াই কৃষকৰ মূৰত মাধমাৰ পৰা যায় আৰু তেতিয়াই কৃষকে বানপানীৰ সমস্যা হ'লে বস্তু পাচলিৰ মূল্য বৃদ্ধি কৰা দেখা পোৱা যায় আৰু সেইবাবে আৰু অঞ্চলত গাঁও অঞ্চলসমূহতে হওক বা চহৰ অঞ্চলতে হওক বান্দৰৰ প্ৰকোপ দেখি বা হাতীৰ যি সমস্যা সেই জীৱ জন্তুৰ সমস্যাৰ কাৰণে বিভিন্ন অঞ্চলত খেতিও কৰিবপৰা নেযায় শস্যই হওক পাচলিৰ ক্ষেত্ৰতেই হওক বহুখিনি অনিষ্ট হয় সেইবাবে পাচলিৰ মূল্যও তাত বৃদ্ধি হোৱা দেখা পোৱা যায় যিহেতু জীৱ জন্তুৱে বহুখিনিয়ে অনিষ্ট কৰি পেলায় গাঁৱৰ অঞ্চলতে হওক বা চহৰৰ অঞ্চলতে হওক কোনো কৃষকে ভালদৰে খেতি কৰিব নোৱাৰে বহুখিনি জীৱ জন্তুৱে অনিষ্ট কৰি পেলায় আৰু সেইবাবে বজাৰত সেই বস্তুসমূহৰ মূল্য বৃদ্ধি পাবলৈ লৈছে আৰু লগতে কৃষকৰো উপায় নোহোৱা হয় যিহেতু তেওঁলোকৰ তেনেকুৱা প্ৰাকৃতিক সমস্যাসমূহ হ'লেও বস্তুৰ দাম বাঢ়ি বঢ়াবলগীয়া হৈ যায় সেইবাবে বস্তুৰ মূল্য বহুখিনিয়ে বৃদ্ধি পোৱা গৈছে গেলামালৰ ক্ষেত্ৰলৈ বহুখিনিয়ে বৃদ্ধি পাইছে তেলৰপৰা ধৰি নিমখৰপৰা ধৰি সকলো চাউল আজিকালি বহুতেই দাম মধ্যবিত্ত পৰিয়ালেই হওক বা নিম্ন পৰিয়ালৰে হওক সেই বস্তুসমূহ পাচলিয়ে হওক বা গেলামালেই হওক বহুখিনি বজাৰ কৰিবলৈ দিগদাৰ হোৱা দেখা গৈছে মূল্যবৃদ্ধিৰ কাৰণে আৰু সেই ক্ষেত্ৰত ক'বলৈ গ'লে অনলাইন বজাৰখন ভালো আছে বহু ক্ষেত্ৰত যিহেতু বস্তুসমূহ সকলোবিলাক বস্তু অনলাইনত পোৱা যায় আজিকালি পাচলিৰপৰাই হওক বা গেলামালৰ বস্তুখিনিয়ে হওক সকলোবিলাক যি বস্তুৱেই লাগে চাই ধুনীয়াকৈ ল'বপৰা যায় সেইসমূহ আৰু যিহেতু যাতায়তৰ ক্ষেত্ৰতো কোনো খৰচ নাই সেইসমূহত গ'লে বস্তু অৰ্ডাৰ দিলে যিহেতু সেইসমূহ ঘৰতে দি থৈ যোৱা যায় আৰু যি লাগে সকলোবিলাক বস্তু প্ৰায়খিনিয়ে আজিকালি অনলাইনত ভাল অহাই দেখা যায় যিহেতু কিছুমান বস্তু ভেজালো পোৱা যায় কিন্তু প্ৰায়খিনিয়ে বস্তুৱে অনলাইনত আজিকালি লাভদায়ক হয় বুলিয়ে ভাবোঁ যিহেতু কোনো কোনো সময়ত বা যিকোনো বস্তু পৰিমাণৰ বস্তু ল'লে কোনোবা এটা বস্তু বহুখিনিয়ে ৰেহাই পোৱা যায় দেখা যায় বস্তুসমূহ অনলাইনত সেইবাবে গ্ৰাহকে অনলাইনৰ যোগেদি বজাৰ কৰিলেও বহুখিনি লাভ পোৱা যায় যিহেতু বজাৰত বজাৰ কৰিবলৈ গ'লে যাতায়তৰ খৰচ আছে বা সময়ৰো খৰচ হয় সেই সময়সমূহ বচাবলৈ হওক বা যাতায়তৰ পইচাই বচাবলৈ হওক তেতিয়া অনলাইনৰ যদি বজাৰ কৰা হয় সেই যাতায়তৰ খৰচো বাদ পৰিল আৰু লগতে সময়ো বাচিল আৰু সেইবাবে হয়তো অনলাইনৰ বজাৰখন আজিকালি চাহিদা বাঢ়িছে অনলাইনৰ বজাৰতে বহুসংখ্যক মানুহে অনলাইনতে ঘৰত বহি আজিকালি বস্তু অৰ্ডাৰ কৰে আৰু সেইসমূহ বস্তু আহি ঘৰত যিহেতু আহি দিয়ে যায় আৰু সেই ক্ষেত্ৰত বহুখিনিয়ে লাভ হোৱা যেন দেখা পোৱা যায় আৰু গেলামালৰ বস্তু আৰু পাচলিৰ মূল্য যিহেতু বৃদ্ধিয়েই পাইছে অনলাইনৰ ক্ষেত্ৰত যদি তেনেকৈ লাভ হোৱা যায় আৰু গ্ৰাহকে সেইসমূহ লাভ উঠোৱা ভাল